আমাৰো সেই একেই হৈছে ৰুওঁতেতো ভালেই ৰুলোঁ বতৰ ভাল পাইছিলোঁ কিন্তু পাছত এই বৰষুণ নাই ৰোৱাবিলাক ৰঙা পৰি গৈছে ফটনা ফাটি গৈছে কি হ'ব জানো ওম বহুদিনৰ মূৰত বৰষুণ এজাক দিয়ে তথাপিতো মানে পানী যিমান লাগিছিলে সিমানটো হোৱা নাই ৰুৱাবিলাকৰ চেহেৰাই নাইকিয়া হৈছে অ ৰঙা পোকে ধৰিছে নেকি আমাৰো তেনেকুৱা হৈছেচোন হয় হয় চাগৈ তাৰপিছতে খেতিৰ পিছতে বাম খেতি কৰা নাই নেকি অ অ

হয় বাৰু অ কথাটো ময়ো সেই মূলা আৰু লাই কেইটামান সিঁচিছিলোঁ মানে কোৰ এখন মাৰি ঘৰতে খাবৰ কাৰণে তাৰপিছত এই মানে গোবৰ চোবৰ এনেকৈ ছাগলী গোবৰ গোবৰ দি দিলোঁ মানে খাৰ উঠি গ'ল বস্তুটো খাবলৈ হোৱাই নাই মানে তেনেকুৱা হৈ গৈছে খাৰ হৈ যায় বস্তুটো অ পৰিমাণটো বেছি পৰিলে মাটি চাই সেইটো কাৰণে হ'ল নেকি অ বাকী ধনিয়া চনিয়া নাই কৰা অ খাব পৰা হোৱাগৈ নাই চাগৈ ন'

অ অ এই দৰৱ চৰব দৰৱ চৰব বেলেগ দিছা নাই কীটনাশক দৰৱ ময়ো সেই ঘৰতে মানে ছাগলী গোবৰ আছিলে তাৰপিছতে পলু পোহোঁ যে পলু গো এইবিলাক গোবিলাক আৰু এই গৰু গোবৰ এনেকুৱাবিলাক দিয়েই বাৰু কৰিছোঁ এনেকুৱা দোকানৰ দৰৱ অনা নাই অ পলু গোটো ভাল আৰু আজিকালি চৰকাৰেও পানী নিদিয়া হ'ল নহয় পানীৰ কাৰণে বৰ কষ্ট খোৱাপানীও কষ্ট এতিয়া খেতি পথাৰৰ কাৰণেও কষ্ট

অ চাহ বাগান অ চাহ বাগানৰ সেই মানে পাতৰ মানে দামো কম আৰু পাতো তেনেকৈ ওলোৱা নাই আনবাৰৰ নিচিনাকৈ ৰেটটো আমাৰ ইয়াত বেছি নহয় বাইছ টকামান তোমালোকৰ এই আমাতকৈতো তোমালোকৰ বেছি আছে আমাৰ বাইছ টকা সেয়াও আকৌ সাৰ পানী দিলেহে পাতটো ওলাব অকল সাৰ পানী হ'লেও নহ'ব ওপৰৰ পৰা বৰষুণো লাগিব যে হয় হয় কাম কৰিবলৈও মানুহ নাপায় দিগদাৰ দিগদাৰ আজিকালি মানে একো খেতিতে মানে আৰু সাৰ পানী দৰৱ এনেকুৱা মানে বৰষুণ চৰষুণ নহ'লেতো আশাই কৰিব নোৱাৰি ন' হয় হয় বাৰু তেতিয়াহ'লে হ'ব দেই